হেল্ল' অঁ কোৱাচোন অঁ অঁ মোৰ দোকানত কাপোৰ পোৱাই যায় কিবা কাপোৰ লাগে আপোনাক মোৰ দোকানত এনেই পাট মুগাও পোৱা যায় আৰু এই যে আমি ঘৰতে বোৱা যে দহ কোণীয়া বা মাৰচাজি এইবোৰ কাপোৰ পোৱা যায় তাৰ উপৰি আজিকালি যে ওলাইছে নুনি পাট লুধিয়ান পাট এইবিলাকো পোৱা যায় নুনি পাটবিলাক লাগিছিলে অঁ আৰু কেনেকুৱা ডিজাইন লাগে বা কিমান ফুলৰ লাগে বা আপোনাক

অঁ অঁ আছে তেনেকুৱা আছে এতিয়া মানে দামটো কেনেকুৱা হয় যদি আপুনি কম ফুলৰ ল'ব বিচাৰে তেতিয়া মানে দামটো কম হয় আৰু যদি ফুলবিলাক বেছি থাকে তেতিয়া মানে দামটো অলপ বাঢ়ি যায় এতিয়া যদি আপুনি কম ফুলৰ ল'ব বিচাৰে এই নুনি পাটৰ তেতিয়াহ'লে এক হাজাৰৰ পৰা ষ্টাৰ্টিং হয় তাৰ ওপৰত আপোনাক আৰু যিমান দামী বিচাৰে আপুনি সিমানে দামী পায় যাব অঁ মানে আপোনাক দুয়োফালে ফুল আৰু ইফালে মাজতো সৰু সৰু বুটা তেনেকুৱা মানে গোটেই গাটোতে ফুল লাগে আৰু আপোনাক অঁ বুজি তেনেকুৱা হ'লে সেইবিলাকৰ দুই হেজাৰ একৈছশ বাইছশ এনেকুৱা পৰি যাব ল'লে আৰু অলপ কম বেছ হ'ব দিয়কচোন আপুনি এনেই কিমান লম ভাবিছে নাই নাই ইমানটো কমত দিব নোৱাৰিম এইবিলাক কাৰণ আমিয়েই ইমান দামত মানে ইমান কম দামত কিনা নাই গতিকে ইমানটো কমত দিয়াৰ সম্ভৱ নহয় এতিয়া যিখিনি মানে কম ফুলৰ আছে সেইখিনি অলপ সিমান মানত পোৱা যাব আপুনিতো কম ফুলৰ খিনি এক হাজাৰ মানতে পাব কিন্তু মানে বেছি ফুলৰখিনি দুই হেজাৰতো পৰি যাবয়ে তাত কমত দিব নোৱাৰি অঁ তুমি আহিবাচোন দোকানত আহিলে আমি ভালদৰে কথা পাতি লম অঁ ঠিক আছে দোকানলৈ আহিবা ঠিক আছে